ধৰক চৰাইদেউ ডিষ্ট্ৰিক এটা এনে চৰাইদউ জিলাখনত আপোনাৰ বহুতখিনি হিষ্টৰিকেল বস্তু আছে ধৰক চৰাইদেউ মৈদাম আছে আপোনাৰ ইভাগে আপোনাৰ চৰাইদেউ মৈদামৰ আচলতে বহুতখিনি হিষ্টৰিকেল বস্তু আছে বহুখিনি ঐতিহাসিক বস্তু আছে আৰু সংবাদ মাধ্যমৰ কথা কৈছোঁ মই সংবাদ মাধ্যম আমাৰ ইয়াত এনেকৈ লোকেল মানে ধৰক এনেকুৱা স্থানীয় কোনোবা সংবাদ মাধ্যম এনেকৈ নাই আৰু যোনখিনি আছে তেওঁলোকে অকল ধৰক কিবা হৈ গ'ল মানে আমাৰ চৰাইদেউ ডিষ্ট্ৰিকত কিবা বোলে এনেকুৱা ধৰক এক্সিডেণ্ হ'ল কিবা হ'ল সেইবোৰ তথ্যহে দিয়ে কিন্তু ইভাগে আপোনাৰ আপোনাৰ যদি ধৰক এনেকৈ বোলে ঐতিহাসিক কিবা বোলে এনেকৈ দিবলৈ আছে তেন্তে এনেকৈ ধৰক ছ'চিয়েল নেটৱৰ্কত বা সংবাদ মাধ্যমত মানে ইভাগে পাৰচনলিহে কিবা পাওঁ মানে কোনোবাই যদি নিজৰ ফালৰপৰা দিয় তেতিয়াহে পাওঁ কিন্তু এনেকৈ মানে একো সংবাদ বা এনেকৈ বাতৰি কাকত মানে আমাৰ ইয়াত নাই তো সেইটো কাৰণে যদি হয় আপুনি ডাৰেক্ট চৰাইদউ ডৰেক্ট মৈদাম যাব লাগিব যদি তথ্যপ্ৰাপ্ত কৰিবলৈ তাৰ ওচৰে পাঁজৰে যদি এনেকুৱা ক'ৰবাত বুক ফেয়াৰ হৈছে বা কিবা হৈছে বোলে আপুনি কিবা জ্ঞান প্ৰ্ৰাপ্ত কৰিব বিচাৰিছে তেন্তে আপুনি সেই কিতাপ পঢ়িব লাগিব তেতিয়াহে আপুনি সেইখিনি পাব